অসমত এজন কৃষকে বহুতো সমস্যাৰ সন্মুখীন হৈছে গ্ৰাম্য অঞ্চলৰ বা অসমৰ সাধাৰণতে ধান খেতি কৰা হয় আৰু ধানৰ পৰা ভাত হয় আৰু এই ভাত মানুহে আহাৰ হিচাপে লৈ জীয়াই আছে সাধাৰণতে এই খেতিবিধ অসমৰ সকলো ঠাইতে কৰে আৰু এই খেতিবিধ কৰিবলৈ অসমৰ কৃষকে কোনো ধৰণৰ সহায় হাত পোৱা নাই অসমৰ ভালে বোৰ চাউল বাহিৰৰ দেশৰ পৰা আহে পাঞ্জাব হাৰিয়ানা গুজৰাট এইবিলাকৰ পৰা আহে আৰু ইহ ইহঁতৰ বিজ্ঞান প্ৰযুক্তি উন্নত চৰকাৰে সহায়ৰ হা হাত আগ আগবঢ়াই জলপান দিয়ে নানা ধৰণৰ সহায় আগবঢ়াই কিন্তু আমাৰ অসম চৰকাৰে আমাৰ অসমত একো সহায়ৰ হাত আ আগবঢ়োৱা দেখা নাযায় খুবেই কম সংখ্যকে দেখা যায় ইত আমাৰ গাঁৱৰ যদি কোনোবা যদি মানুহে যদি কৃষক হ'ল ওলাই বা কৃষকৰ মানে এজন খেতিয়ক হ'বলৈ হ'লে কি কৰিব লাগে তেওঁলোকৰ একো ন'লেজ নাই নাথাকে সেইকাৰণে সিহঁতে খেতিয়ক হ'বলৈ ইমান উৎসাহিত নহয় কিন্তু বাহিৰৰ ঠাইত খেতিয়ক হ'বলৈ হ'লে চৰকাৰে বহুত উৎসাহিত কৰে আৰু আমাৰ অসমৰ চৰকাৰে কৃষকসকলক কোনো জলপান নিদিয়ে কোনো ধৰণৰ সহায়ৰ হাত আগ নবঢ়ায় সেই কাৰণে কৃষকসকল উৎসাহিত নহয় খেতি কৰিবৰ বাবে চৰকাৰে যদি এনেকৈ সহায় কৰে নি জলপান দিয়ে সহায়ৰ হাত আগঢ়ায় নানা ধৰণৰ জলসিঞ্চল ব্যৱস্থা এইবিলাক যদি উন্নত কৰে তেতিয়া আমাৰ খেতিয়কসকল উৎসাহিত হ'ব খেতি কৰিবলৈ আৰু নিজে খাইয়ো যে দহজনক খুৱাব বাবে উৎসাহিত হয় আৰু গ্ৰাম্য অঞ্চলত পঞ্চায়ত বিলাকত নানা ধৰণৰ বীজৰ বীজ খেতিয়ক সকলক প্ৰদান কৰে কিন্তু এই বীজ মানে খুবেই কম সংখ্যক এক দুই কে জিহে খেতিয়ক সকলক দিয়ে কিন্তু এই এক দুই কে জি সিহঁতৰ বাবে যথেষ্ট নহয় আৰু এনেধৰণৰ ধৰণে কৃষক সকলে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে